সাংস্কৃতিক ঐতিহ্য বুলিলে আমি সাধাৰণতে পুৰণি আমাৰ কীৰ্তিচিহ্নবোৰকে বুজোঁ যদিও আমাৰ লোকবাদ্য লোকনৃত্য লোকগীত এই সকলোবোৰ আমাৰ সাংস্কৃতিক ঐতিহ্য ধেমাজিৰ সাংস্কৃতিক ঐতিহ্যৰ ভিতৰত হা হাবুঙৰ কথাই আমাৰ মনলৈ আহে যিখন আহোমসকলৰ দ্বিতীয় ৰাজধানী হিচাপে খ্যাত ইয়াৰ লগতে লিকাবালিস্থিত মালিনী থান যিখন থানত শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই আনি জিৰণি লৈছিল বুলি লোক বিশ্বাস প্ৰচলিত হৈ আছে আৰু ঘুগুহা দৌল এই সকলোবোৰ পুৰণি কীৰ্তিচিহ্নই আমাৰ সাংস্কৃতিক ঐতিহ্য এই সকলোবোৰ সংৰক্ষণ কৰিবলৈ প্ৰথমে আমি জনসাধাৰণসকল সজাগ হ'ব লাগিব চৰকাৰে এইবোৰ সংৰক্ষণৰ কাৰণে যি যি আঁচনি লৈছে সেইবোৰৰ প্ৰতি আশানুৰূপ সহাঁৰি আমি আগবঢ়াব লাগিব দৰ্শন দৰ্শন আদি কৰি নাইবা ভোজ ভাত খাওঁতে যিবোৰ লেতেৰা আৱৰ্জনা হয় সেই আৱৰ্জনাবোৰ আমি য'ত ত'ত নেপেলাই সঠিক ঠাইত পেলাই চাফা কৰি ৰাখিব লাগিব এইক্ষেত্ৰত পৰিচালনা সমিতি এই ক্ষেত্ৰত পৰিচালনা সমিতিয়েও আগভাগ ল'ব লাগে ইয়াৰ পাছতে আহিল আমাৰ লোকবাদ্য লোকনৃত্য লোকগীত এই এই সকলোবোৰ পশ্চিমীয়া বাদ্যৰ লগত আমাৰ লোকবাদ্যবোৰ যেন হেৰাই নাযায় তাৰ বাবে আমি এই বাদ্যবোৰ আমাৰ নৱপ্ৰজন্মৰ লগত চিনাকী কৰাই দিয়াৰ লগতে সেইবোৰৰ ব্যৱহাৰো শিকাব লাগিব ঠিক তেনেদৰে লোক নৃত্যবোৰ যেনে বিহু সত্ৰীয়া নৃত্য মিচিং বিহু ৰাস আদি সকলোবোৰ আমি মনত ৰাখিব লাগিব আৰু নৱপ্ৰজন্মক শিকাব লাগিব এই সকলোবোৰ অনুষ্ঠান আদি পাতি প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকত তেওঁলোকক এইবোৰ অং এইবোৰত অংশগ্ৰহণ কৰিবলৈ উৎসাহ যোগাবও লাগিব এনেদৰে মই ভাবোঁ সাংস্কৃতিক ঐতিহ্যবোৰ সংৰক্ষণ কৰিবলৈ আমি অলপ হ'লেও সহায়ৰ হাত আগবঢ়াব পাৰোঁ